মোৰ প্ৰিয় খেলৰ ভিতৰত ক্ৰিকেট খেলেই প্ৰধান যিহেতু সৰুৰ পৰাই যেতিয়াৰ পৰা খেলিবলৈ লৈছিলোঁ তেতিয়াৰ পৰাই ক্ৰিকেটেই খেলোঁ আৰু ক্ৰিকেট খেলিলে আচলতে বিভিন্ন লগৰ সমনীয়াৰ সৈতে ক্ৰিকেট খেলি সেই সময়খিনি অতিবাহিত কৰিছিলোঁ আৰু ক্ৰিকেটে আচলতে বিৰাট মনোৰঞ্জন দিয়ে আৰু আমি ক্ৰিকেটটো যেতিয়া ইস্কুলৰ পৰা আগতে আহোঁ ইস্কুলৰ পৰা আহি পাই ক্ৰিকেট খেলিবলৈ গুচি যাওঁ হাতত বেটপাত লৈ আৰু বেট বিভিন্ন সিখন গাঁৱৰ লগত সিখন গাঁৱৰ মাজত আমি ক্ৰিকেট খেলিছিলোঁ সিখন গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ লগত আমাৰ গাঁৱৰ লগত বেলেগ এখন গাঁৱৰ ল'ৰা ছোৱালী আৰু ক্ৰিকেটটো আচলতে ভাৰতবৰ্ষত ক্ৰিকেটৰ খুব জনপ্ৰিয়তা আছে ক্ৰিকেট বুলি ক'লে আচলতে গোটেই ভাৰতবৰ্ষৰ মানুহবিলাকে যেন উবুৰি খাই যায় আৰু সৰুৰ পৰা ক্ৰিকেট চাই ক্ৰিকেট চাই ভাল পাওঁ টিভিত আমি ভাৰতৰ হওক পাকিস্তানৰ হওক খেল বুলি ক'লে বেলেগ একো কামেই নাথাকে সেইখিনি আমি সৰুৰ পৰা আমাক শিকাইছে যে ক্ৰিকেটটোৱে মানে ভাৰত জিকিলে বুলি ক'লে আমাৰ সেইদিনা বিৰাট ফূৰ্তি ক্ৰিকেট খেলটো আচলতে আমাৰ এটা আৱেগ জড়িত হৈ আছে ক্ৰিকেটৰ লগত সেইকাৰণে ক্ৰিকেট খেলটো খুব বেছি ভাল পাওঁ